আপোনালোকৰ ঘৰত মাংস আছে কেইটকা কেজি অঁ মোক কটাকে লাগে এই ত্ৰিছ তাৰিখলৈ লাগে অঁ দহ কেজি এই আনিবলৈ মোৰ মানুহ নাই ঘৰতে দি থৈ যাবহি লাগিব অঁ তেতিয়া দহ কেজি সাতটামান বজাত দি থৈ যাবহি